নিটিং প্ৰজেক্টত গেজৰ গুৰুত্বটো অলপ বেছিয়েই নিটিঙটো বনাওঁতে গেজকেইডালৰ প্ৰয়োজন হ'বই নিটিং বনাবলৈ হ'লে গেজটো নোহোৱাকৈ একো কৰিব নোৱাৰি আপোনাৰ ধৰক কৈ কুৰ্চাই হওক বা আমি এতিয়া এতিয়াও শলা বুলি কওঁ গেজৰ ঠাইত এইটো শলা বুলি কওঁ শলাই হওক সেই দুটা বস্তু নহ'লে একো কৰিব নোৱাৰি আপোনাৰ যিয়েই নবনাওক হয় এখন শৰাই ঢকা বনাওক মাৰ্ফলা বনাওক চুৱেটাৰ বনাওক যিয়েই নবনাওক কিন্তু সেই গেজ বা কুৰ্চাটো বা বেজীটো দৰকাৰ হ'বই এইকেইটা বস্তু নহ'লে একো কৰিব নোৱাৰি আপোনাৰ টুপিটো বনাবলৈ হ'লেও এই কুৰ্চা বা বেজীটো দৰকাৰ হ ল'বই লাগিব সেইকেইটা বস্তুৱেহে যোগেদিহে মানে এইবিলাক বস্তু বনাব পাৰি মোজা হওক টুপি হওক হাত মোজা হওক যি বস্তুৱেই নহওক এইবিলাক নিটিঙৰ পৰাই বনোৱা হয় এই নিটিংটোৰ নিটিঙৰ পৰা বনাবলৈ হ'লে এইকেইটা বস্তুৰ প্ৰয়োজন হ'বই এইকেইটা বস্তু ল'লেহে মানে নিটিঙৰ পৰা এই বস্তুকেইটা বনাব পাৰি এই বস্তুবিলাক বনাওঁতে প্ৰকল্পটো কৰিবলৈ যাওঁতে এইটো আপুনি আমি মানে এইটো চাব লাগিব যে এ এটা সৰু ল'ৰা কাৰণে বনাবলৈ কিমান দীঘল লাগিব এখন মাৰ্ফলা বনালোঁ মাৰ্ফলাখন বনাবলৈ কিমান দীঘল লাগিব এটা সৰু ল'ৰা কাৰণে ধৰক খুব বেছি আধা মিটাৰ লাগিলে সেইটো আমি মিটাৰৰ জোখেদি জুখি লওঁ জুখি পেলাই তাৰপৰা এইটো মানে কিমান বহল লাগিব সেই বহল অনুযায়ী আমি এটা এটা ঘৰ বনাই লওঁ সেই ঘৰটোত ঊল নিটিঙৰ দ্বাৰা ঊল নিটিঙৰ মানে ঊলৰ দ্বাৰা সেইটো এটা আমি গেজত বন নিজেই এটা এটা ঘৰ বনাই লওঁ সেই ঘৰটো অনুযায়ী সে মাৰ্ফলাখন মানে ধৰক আপোনাৰ এবেগেত বা এবিটামান দৰকাৰ হ'ল বা পাঁচ ছেণ্টিমিটাৰমান দৰকাৰ হ'ল এনেকৈ কৰি পেলাই জোখ এটা লৈ পেলাই আমি সেইটো হেৰি কৰোঁ বনাওঁ তাৰপৰা চুৱেটাৰ বনাবলৈ হ'লেও ঠিক তেনেকৈ ঘৰটো হাতখন বনাবলৈ হ'লে চুৱেটাৰটো বনাবলৈ হ'লে প্ৰথমতে সৰুকৈ লাগিব তাৰ ওপৰত অকণমান গাটোফালে বহলাই যাব লাগিব সেই সেই অনুপাতে ঘৰ বঢ়াই যাব লাগিব সেই তেনেকৈ কৰিয়েই চুৱেটাৰ বনাব পাৰি হাত ন হাতটো বনাবলৈ হ'লেও সেই তেনেকেই ঘৰ বঢ়াই যাব লাগিব আৰু তাৰপিছত মাৰ্ফলা বনালেও আপুনি এটা ডাঙৰ মানুহৰ কাৰণে মাৰ্ফলা বনাবলৈ প্ৰায় ডেৰ মিটাৰ লাগিব ডেৰ মিটাৰটো আমি জোখ কৰি ল'লোঁ তাৰপিছত তাত বোলে বহলটো কিমান লাগিব সেই অনুপাতে ঘৰখিনি আমি দি পেলাই এটা ঘৰ এৰি এটা ঘৰ লৈ পেলাইও তেনেকৈও বনাব পাৰি তাত বিভিন্ন ধৰণৰ ডিজাইনো দি কৰিব পাৰি সেই অনুপাতে আমি এই প্ৰকল্পবিলাক কৰিব পাৰোঁ